অঁ মই থলুৱা ৰেচিপি বনাইছোঁ বনাই সকলোৱে জানো বনাব আৰু থলুৱা ৰেচিপি বনায়ো ভাল লাগে আৰু এইবিলাক ঘৰুৱা যিবিলাক আমাৰ খাদ্য সম্ভাৰ আছে এইবিলাক বনায়েই আছোঁ এইবিলাক সকলোৱে জানো আৰু মই থলুৱাবিলাক সেই চাইনিজবিলাকহে নেজানো কিন্তু শিকিবৰ কাৰণে হেঁপাহো এটা আছে মই বনাবহে নেজানো বিৰিয়ানী চিকেন আৰু পোলাও শিকিম শিকিবলৈ হেঁপাহ এটা আছে এইবিলাক কেনেকৈনো ধৰণে আৰু মই গাঁৱলীয়া মানুহ আমি আমাৰ এইবিলাক খাবলৈ মানে হেৰিও নহয় আমাৰ আমি হৈছোঁ কৃষি মানুহ কৃষিজীৱি এইবিলাক চাইনিজ খাদ্যই আমাক মানে হেৰি নকৰে এই থলুৱাবিলাকেহে আমাক মানে প্ৰায় মানে আমাৰ ভাল লাগে খাই